দাদা মোৰ মটৰটো বেয়া হৈছিল হয় হয় এইটো নতুনেই আছিল এইটো পানীটো অহা নাই কিবা পানীটো মানে ওপৰলৈ উঠাব পৰা নাই হয় নেকি হয় হয়

হয় নেকি হয় হয় হয় হয় হয় কৰিম কৰিম কিমান পৰিবগৈ বাৰু অঁ ঠিক আছে ঠিক আছে আপুনি কেতিয়াকৈ আহিব পাৰিব বাৰু নাই নাই পৰিলে আপুনি সোনকালে আহিব ঠিক আছে ঠিক আছে হ'ব দিয়া ঠিক আছে হ'ব দিয়ক